লখিমপুৰ জিলাৰ মূল শিক্ষানুষ্ঠানসমূহৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ তেনেহ'লে তাৰ ভিতৰত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় উত্তৰ লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় এই দুইখন বিদ্যালয় হৈছে লখিমপুৰৰ অতিকৈ পুৰণি বিদ্যালয় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰধানকৈ পুৰুষ শিক্ষা প্ৰদান কৰা হৈছিল বৰ্তমানো পুৰুষ শিক্ষা প্ৰদান কৰা হয় আৰু বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মূল কেন্দ্ৰ আছিল মহিলাসকল মহিলাসকলক উচ্চ শিক্ষা প্ৰদান কৰা আৰু বৰ্তমানো দুইখন দুয়োখন বিদ্যালয়তে এটা সুন্দৰ শৈক্ষিক পৰিৱেশ বিৰাজ কৰে আৰু ছাত্ৰ ছাত্ৰীসকলক এটা সুন্দৰ শিক্ষা প্ৰদান কৰা প্ৰদান কৰা হয় তাৰোপৰিও অনান্য বহুতো বহুতো বিদ্যালয় লখিমপুৰ চুকে কোণে থকা দেখা যায় লালুক হাই ছেকেণ্ডাৰী স্কুল পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় এনেদৰে আন বহুতো বিদ্যালয় আজাদ হাই ছেকেণ্ডাৰী স্কুল এনেদৰে বহুতো বিদ্যালয় আমাৰ লখিমপুৰৰ চুকে চুকে কোণে প্ৰতিষ্ঠিত হৈ আছে ইয়াৰ সকলো বিদ্যালয়তে এটা সুন্দৰ শৈক্ষিক পৰিৱেশ পৰিৱেশ বিৰাজ কৰে ইয়াৰোপৰিও বেচৰকাৰী তথা ব্যক্তিগত খণ্ডৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় প্ৰতিষ্ঠা প্ৰতিষ্ঠা কৰা হয় যিসমূহ হৈছে ছেণ্ট মেৰিজ স্কুল ব বকফিল স্কুল শংকৰদেৱ শিশু বিদ্যা নিকেতন শংকৰদেৱ শিশু বিদ্যা নিকেতন এনে এনে এখন বিদ্যালয় যিসমূহ যিসমূহ প্ৰত্যেকখন লখিমপুৰৰ প্ৰত্যেকটো অঞ্চলতে একো একোখনকৈ হ'লেও শংকৰদেৱ শংকৰদেৱ শিশু বিদ্যা নিকেতন আছে আৰু এই শিশু বিদ্যা নিকেতনসমূহত খুব এটা সুন্দৰ সুন্দৰ শিক্ষা প্ৰদান কৰা হয় আৰু লগতে নৈতিক শিক্ষাও প্ৰদান কৰা হয় আগশাৰী উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ তাত মাধৱদেৱ বিশ্ববিদ্যালয় উত্তৰ লখিমপুৰ মহাবিদ্যালয় উত্তৰ লখিমপুৰ বালিকা মহাবিদ্যালয় উত্তৰ লখিমপুৰ মহাবিদ্যালয়খন বৰ্তমান বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে আৰু উত্তৰ লখিমপুৰ বালিকা মহাবিদ্যালয়খন হৈছে

যিখন মহাবিদ্যালয়ত কেৱল মহিলাসকলৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল মহিলা মূল কেন্দ্ৰবিন্দু আছিল মহিলাসকলক উচ্চ শিক্ষা প্ৰদান কৰা ইয়াৰোপৰিও ইয়াৰোপৰিও লখিমপুৰত লখিমপুৰৰ চুকে কোণে বহুতো মহাবিদ্য়ালয় আছে তাৰ ভিতৰত অ' পি ডি কলেজ এল টি কে কলেজ কেন্দ্ৰীয় মহাবিদ্যালয় লখিমপুৰ বাণিজ্য মহাবিদ্যালয় এইসমূহতো খুব সুন্দৰ এটা শৈক্ষিক পৰিৱেশ বিৰাজ কৰা দেখা যায় আৰু সকলোতে খুব সুন্দৰ এটা শিক্ষা দান শিক্ষা দান পদ্ধতি পদ্ধতিৰে শিক্ষা প্ৰদান কৰা দেখা যায় এইসমূহৰ উপৰিও কিছুমান ব্যক্তিগত খণ্ডৰ একাডেমি প্ৰতিষ্ঠা কৰা হৈছে সেইসমূহ হৈছে ব্ৰহ্মপুত্ৰ ভেলী একাডেমি জিনিয়াছ একাডেমি ব্ৰিলিয়াণ্ট একাডেমি আজাদ একাডেমি এইসমূহতো খুব সুন্দৰ এটা খুব সুন্দৰ শৈক্ষিক পৰিৱেশ থকা দেখা যায় এই এই সকলোবোৰ ব্যক্তিগত খণ্ডৰে হওক বা চৰকাৰী খণ্ডই হওক সকলোতে এটা সুন্দৰ সুন্দৰ পৰীক্ষাৰ ফলাফল ফলাফল আমি দেখা পাওঁ তাৰোপৰিও আমাৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় পশু চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হয় আৰু এই দুয়োখন চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰা আমাৰ লখিমপুৰত বহুতো বহুতো ছাত্ৰ ছাত্ৰীৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ সক্ষম হৈছে কিয়নো বহুতো বহুতো ছাত্ৰ ছাত্ৰীৰ এটা সপোন থাকে যে চিকিৎসক হোৱাৰ কিছুমান এনেকোৱা ঘৰ ছাত্ৰ ছাত্ৰী আছে যিসকলে বাহিৰলৈ গৈ পঢ়িবলৈ অসুবিধা হয় তেওঁলোকৰ কাৰণে লখিমপুৰ তথা নিজ অঞ্চলতে এনেকুৱা এনেকুৱাকৈ চিকিৎসা মহাবিদ্যালয়সমূহ থকাতো সৌভাগ্যৰ কথা আমাৰ বাবেও অতি সৌভাগ্যৰ কথা আৰু আমাৰ উত্তৰ আমাৰ উত্তৰ প্ৰজন্মৰ বাবে এটা এটা ভাল আশাপথ যাতে আমাৰ উত্তৰ প্ৰজন্মই আমাৰ ইয়াতে থাকি ঘৰতে থাকি এটা উচ্চ শিক্ষা লাভ কৰিব পাৰিব আৰু তাৰোপৰিও যদি আমি মাচুলৰ কথা ক'বলৈ যাওঁ বৰ্তমান চৰকাৰী চৰকাৰী বিদ্যালয় তথা মহাবিদ্যালয়সমূহত মাচুলৰ পৰিমাণ খুব কমাই দিয়া হৈছে তেওঁলোকৰ দৰিদ্ৰ সীমাৰেখা তথা আয়ৰ ওপৰত ভিত্তি কৰি মাচুলসমূহ খুব কম পৰিমাণত যিমান পাৰে খুব কম পৰিমাণত লোৱা হয় তাৰ তথাপিও ব্যক্তিগত খণ্ডসমূহত কিছু মাচুল লোৱা হয় কিয়নো তেওঁ ব্যক্তিগত খণ্ডৰ খণ্ডৰ বিদ্যালয় তথা মহাবিদ্যালয়সমূহ তথা একাডেমিসমূহত কিছু মাচুলৰ প্ৰয়োজন হয় আৰু তেওঁলোকে সেইটো ল'বই সেইটো আমি ক'বলৈ নাযাওঁ কিন্তু বৰ্তমান সময়ত চৰকাৰী বৰ্তমানৰ চৰকাৰী বিদ্যালয় তথা মহাবিদ্যালয়সমূহত মাচুলৰ পৰিমাণ যথেষ্ট কম আৰু সকলোৱে পঢ়িব পৰা সকলোৱে অধ্যয়ন কৰিব পৰা এটা খুব খুব কম পৰিমাণৰ এটা মাচুল লোৱা হয় তাৰোপৰিও মানুহে আচলতে সাধাৰণ পাঠ্যক্ৰমসমূহৰ পাঠ্যক্ৰমসমূহতকৈ বৃত্তিমুখী পাঠ্যক্ৰমসমূহ বেছি পচন্দ কৰে কিয়নো বৃত্তিমুখী পাঠ্যক্ৰমসমূহ হৈছে এনে এটা পাঠ্যক্ৰম যিসমূহ যিসমূহ অধ্যয়ন কৰি মানুহে এটা নিৰ্দিষ্ট এটা বৃত্তিত নিয়োজিত হ'ব পাৰে আৰু সেই বৃত্তি নিয়োজিত হৈ নিজৰ নিজৰ লগতে নিজৰ ঘৰখনৰ উন্নতি কৰিব পাৰে তথা আৰু আমাৰ লখিমপুৰত নাৰ্ছিং নাৰ্ছিঙৰ বাবে এটা নাৰ্ছিঙৰ বাবে এটা বিশেষ সুবিধা কৰি দিয়া হৈছে চৌধুৰী নাৰ্ছিং হোম লেবেটৰী ছাইন্স এয়া এনেবিলাক ব্যক এনেবিলাক বৃত্তিমুখী শিক্ষা প্ৰদান কৰা হয় যাতে এই বৃত্তিমুখী শিক্ষাবিলাক গ্ৰহণ কৰি তেওঁলোকে জীৱনত কিবা এটা বৃত্তিত নিয়োজিত হ'ব পাৰে আৰু নিয়োজিত হ'ব পাৰে লগতে তেওঁলোকৰ নিজৰ সপোনবোৰ পূৰণ কৰাত পূৰণ কৰাত পূৰণ কৰোৱাত সফল হ'ব পাৰে